মোবাইলৰ চাৰ্জাৰ কিছুমান ভাল কিছুমান বেয়া যিবিলাক আমি কম দামত কিনিব পাও এইবিলাক দিন নাযায় দুমাহ চাৰিমাহ যায় আৰু যিবিলাক অধিক দামত কিনা হয় সেইবিলাক দিন যায় তাৰ কোৱালিটিও ভাল তাৰ কোৱালিটিটো ভাল আৰু এই কৰি ভাল এই মানে আমাৰ বেছি হেৰি নহয় চাৰ্জটো সম্পূৰ্ণকৈ লয় বেছি হেৰি কৰিব দৰকাৰ নাই এই গতিকে আমি কম হেৰিৰ মোবাইলৰ চাৰ্জাৰ দামী ল'ব লাগে দামী চাৰ্জাৰ কম দামীবিলাক ল'লে আমাৰ পইচাটো লাহে লাহে বেছিহে যায়গৈ দাম একেবাৰতে ভালটো ল'ব লাগে আৰু এইবিলাক কোম্পানীবিলাক কিছুমান কোম্পানী ভাল থাকে কিছুমান বেয়া থাকে ৰেডমি চেডমি এইবিলাক কোম্পানী ভাল বাকীবিলাক